মই আজি তিনিদিনৰ আগত কাপোৰ এযোৰ কিনিছিলোঁ কাপোৰযোৰ নীলা ৰঙৰ আছিলে কাপোৰযোৰ ধুই দিয়াৰ লগে লগে ইমান ৰং গ'ল কাপোৰযোৰৰ ৰং কিবা বেয়া হৈ গ'লগৈ